আমাৰ অঞ্চলৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ দৌৰাৰ লগত জড়িত হয় সৰুৰ পৰা যেতিয়া স্কুললৈ ল'ৰা ছোৱালীবিলাক গৈছে তেতিয়াৰ পৰা ল'ৰা ছোৱালীবিলাক খেল কুড ক্ৰীড়া অন্য়ান্য জাপ মৰা দৌৰা আদি সকলো খেলৰ লগত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক জড়িত হৈ পৰে ধৰক স্কুলত বাৰ্ষিক ক্ৰীড়া যেতিয়া হয় তেতিয়া সকলো ল'ৰা ছোৱালীয়ে এই ক্ৰীড়াত অংশগ্ৰহণ কৰে আৰু এই ক্ৰীড়াত অংশগ্ৰহণ কৰি বিভিন্নধৰণৰ প্ৰতিযোগিতা যেতিয়া হয় তেওঁলোকে প্ৰথম দ্বিতীয় বা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ পাছত যেতিয়া এই প্ৰত্যেকখন স্কুলত এই দৌৰা বা খেলৰ যিকোনো প্ৰতিযোগিতা পাতে তেতিয়া যোনবিলাকে ভাল প্ৰদৰ্শন কৰে তেওঁলোকক অন্য়ান্য স্থানলৈ লৈ যোৱা হয় আৰু সেই অন্য়ান্য স্থানতো প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান ছিলেক্ট কৰি আৰু অন্য়ান্য স্থানলৈ বা ওপৰ পৰ্য্য়ায়লৈ ৰাজ্যিক পৰ্য্য়ায়লৈ তেওঁলোকক নি খেলৰ লগত জড়িত কৰোৱা হয় আৰু খেলৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাক বহুত এতিয়া আগবাঢ়ি গৈছে দৌৰাৰ ক্ষেত্ৰত দৌৰিব যদি পাৰে এতিয়া হয়তো বহুতো ধৰণৰ পুলিচৰ ইণ্টাৰ্ভিউ ওলাই আছে এছ এছ বি হওঁক অন্য়ান্য ক্ষেত্ৰত দৌৰাৰ দৌৰিলে মানে আমাক বহুত খিনি আমাক আগুৱাই নিছে ভৱিষ্যতটো বহুতখিনি আগুৱাই নিছে আৰু দৌৰিব পাৰিলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মনত আনন্দ দিয়ে সুস্বাস্থ্য আৰু মনো ভাল থাকে খেলা ধূলা কৰিলে আমাৰ মনো আনন্দ হয় ভালো লাগে আৰু ধৰক খেলিলে ধৰক আমাৰ মনটো ফুৰ্তি হয় আৰু আবেলি সময়তো ধৰক কণ কণ ল'ৰা ছোৱালীবিলাকে অকণমান ওলাই গৈ খেলিব লাগে খেলাৰ জড়িয়তে আমাক মনত আনন্দ দিয়ে তেতিয়া ধৰক ৰাতি আহি পেলাই কিবা এটা বস্তু পঢ়িব হওঁক বা পঢ়িবলৈ আমাক উৎসাহ যোগায় অনুপ্ৰেৰণা যোগায় আৰু কম্পিটিচন বা প্ৰতিযোগিতা পাতিলে প্ৰতিযোগিতা পাতিলে যেতিয়া প্ৰথম আৰু দ্বিতীয় স্থান ছিলেক্ট কৰা হয় তেতিয়া সেই প্ৰতিযোগিতাৰ দ্বাৰাও আমাৰ মনত ল'ৰা ছোৱালীবিলাকৰ মনত এটা ভাল মানে উৎকণ্ঠা যোগায় যাতে সিহঁতে কেনেক মই পাৰিম প্ৰথম হ'বলৈ এনেকে ধৰক উৎকণ্ঠা নি মানে দেশৰ বা বিভিন্ন কোণলৈ আগবঢ়াই নিবলৈ মানে সক্ষম হয়